এজন সংস্কৃতিবান মানুহ বুলি কওঁতে প্ৰকৃততে সংস্কৃতি বুলিলে আমি কি বুজো সেই কথাখিনি জানিব লাগিব সংস্কৃতি হৈছে এটা জাতিৰ দাপোণ স্বৰূপ খোৱা বোৱা পিন্ধন উৰণ চলন ফুৰণ স্বভাৱ চৰিত্ৰ এই সকলোখিনিকে সংস্কৃতি বুলি কোৱা হয় অৰ্থাৎ এজন ব্যক্তিয়ে এটা দিনত নিজৰ জীৱন নিৰ্বাহৰ কাৰণে যিখিনি কাৰ্য সম্পাদন কৰে সেয়া হৈছে সংস্কৃতি আৰু এনেধৰণৰ সংস্কৃতি গ্ৰহণ কৰি এজন ব্যক্তিয়ে জন্মৰ পৰা মৃত্যু পৰ্যন্ত সেই জাতিটোত নিজক এজন সংস্কৃতিমান ব্যক্তি হিচাপে পৰিচয় দিবলৈ সক্ষম হ'ব পাৰে এজন মানুহ বা এখন ঠাইৰ সাংস্কৃতিক পৰিচয় সেই ব্যক্তিজনে যেতিয়া সেই ঠাইখনৰ সংস্কৃতিখিনি গ্ৰহণ কৰে তেতিয়া সেই ব্যক্তিজনক পোৱা হয় সাংস্কৃতিক ব্যক্তি আমি মাজুলীৰ মানুহ হিচাপে আমাৰ মাজুলীৰ এটা অন্য ঠাইৰ ঠাইতকৈ সুকীয়া সংস্কৃতি আছে সেই সংস্কৃতি হৈছে সত্ৰীয়া সংস্কৃতি পৰম্পৰাগত সংস্কৃতি এই সত্ৰীয়া সংস্কৃতি এজন ব্যক্তিয়ে বা আমি যেতিয়া গ্ৰহণ কৰি নিজকে আগবঢ়াই নিবলৈ সক্ষম হওঁ বা বিচাৰোঁ বা আগ্ৰহ প্ৰকাশ কৰোঁ তেতিয়াই সেই ব্যক্তিজন সাংস্কৃতিক ব্যক্তি হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হয় এই ক্ষেত্ৰত এজন মাজুলীৰ ব্যক্তি হিচাপে আমি মাজুলীৰ সত্ৰ সংস্কৃতিৰ যিখিনি পৰম্পৰা আছে যিখিনি সংস্কৃতি আছে সেইখিনি গ্ৰহণ কৰি আমাৰ মাজুলীৰ যিটো ইতিহাস মাজুলীৰ যিটো বুৰঞ্জী সেই বুৰঞ্জী আমি ৰক্ষা কৰিব পাৰোঁ মাজুলীৰ ঐতিহ্য মাজুলীৰ সংস্কৃতি মাজুলীৰ মানুহেহে সংৰক্ষণ কৰিব পাৰে আমাৰ মাজুলীত সত্ৰীয়া সংস্কৃতি পৰম্পৰাগত সংস্কৃতি জনগোষ্ঠীয় সংস্কৃতি এই সংস্কৃতিবিলাকে আন দেশৰ বা আন ঠাইতকৈ আমাৰ মাজুলীখনক এটা সুকীয়া পৰিচয় গ্ৰহণ কৰিবলৈ বা সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে গতিকে আমি মাজুলীয়ান হিচাপে এই ক্ষেত্ৰত আমি গৌৰৱোধ কৰোঁ ইয়াৰ উদাহৰণস্বৰূপে আমাৰ যি দুৰ্গা পূজা সেই দুৰ্গা পূজা সংস্কৃতি আমাৰ মাজুলী সংস্কৃতিতকৈ পৃথক হয় সেই দুৰ্গা পূজাত যিখিনি পৰম্পৰা আছে সেই পৰম্পৰাখিনি আমাৰ সত্ৰীয়া সংস্কৃতিত সত্ৰীয়া সংস্কৃতিত নপৰে গতিকে সত্ৰীয়া সংস্কৃতিকে সেইখিনি আমাক বাদ দি থৈছে গতিকে সেইকাৰণে আমাৰ মাজুলীত দুৰ্গা পূজাৰ প্ৰভাৱো পৰা নাই যাৰ কাৰণে আন ঠাইতকৈ আমাৰ মাজুলীয়ে এই ক্ষেত্ৰত সাংস্কৃতিক পৰিচয় গ্ৰহণ কৰিবলৈ সুকীয়া সাংস্কৃতিক পৰিচয় গ্ৰহণ কৰিবলৈ সক্ষম হৈ আছে আৰু আমাৰ মাজুলীৰ এই সংস্কৃতিয়ে বিশ্ব দৰবাৰত এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাওনা সংস্কৃতি ৰাস সংস্কৃতি বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ এই সংস্কৃতিবিলাকে আমাৰ মাজুলীৰ সংস্কৃতিক এটা সুকীয়া ইতিহাস প্ৰদান কৰিবলৈ সক্ষম হৈছে এইখিনি হৈছে মাজুলীৰ পৰিচয় এই পৰিচয়খিনি আমি মাজুলিয়ান হিচাপে সদায় বৰ্তাই ৰাখিবৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ আৰু মাজুলীয়ন হিচাপে আমি গৌৰৱবোধ কৰোঁ প্ৰতিজন মাজুলীয়ানে যদি এনেদৰে সাংস্কৃতিক পৰিচয়খিনি সদায় বহন কৰি থাকে বা গ্ৰহণ কৰি থাকে তেতিয়াহ'লে মাজুলীৰ ইতিহাস সদায় মাজুলী হৈয়ে থাকিব মাজুলী সদায় বিশ্বৰ দৰবাৰত জিলিকি থাকিব আৰু ইতিহাস মাজুলীৰ যি ইতিহাস সেই ইতিহাস সদায় জীৱন্ত হৈ থাকিব এই ক্ষেত্ৰত আমি প্ৰত্যেকজন ব্যক্তিয়েই নিজা নিজাভাৱে মাজুলীত যাতে অন্য পৃথক সংস্কৃতি বা বহিৰাগত সংস্কৃতি প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি আমি সদায় সচেতন হ'ব লাগিব বহিৰাগত সংস্কৃতি বুলি কওঁতে সেই এইবিলাক পৰিব যেনে অপ সংস্কৃতিবিলাক চোৰ ডকাইত হত্যা লোণ্ঠন এইবিলাক হৈছে অপসংস্কৃতি সংস্কৃতিৰ বাহিৰত থকা এই সংস্কৃতিখিনি আমি যদি মাজুলীৰ ঐতিহ্য ৰক্ষা কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে সেই সংস্কৃতিখিনি আমি ইয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ দিব নালাগিব যদি আমি প্ৰত্যেকজন ব্যক্তিয়েই মাজুলীয়ানে এই ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰোঁ তেতিয়াহ'লে মাজুলীয়ে এক সুকীয়া পৰিচয় গ্ৰহণ কৰিবলৈ সক্ষম হ'ব এইখিনিয়েই হৈছে যে এজন ব্যক্তি বা এজন মাজুলিয়ান হিচাপে আমাৰ মাজুলীৰ সাংস্কৃতিক পৰিচয়ৰ ক্ষেত্ৰত আমি গ্ৰহণ কৰা কিছুমান ভূমিকা প্ৰত্যেকজন মাজুলীয়ানে এই ক্ষেত্ৰত সচেতন হ'লে মাজুলীৰ ঐতিহ্য মাজুলীৰ ইতিহাস মাজুলীৰ বুৰঞ্জী সদায় অটুট থাকিব বুলি আশা কৰিব পাৰোঁ আৰু এয়াই হৈছে যে এজন মানুহ বা এখন ঠাইৰ সাংস্কৃতিক পৰিচয় আমাৰ মাজুলীৰো সাংস্কৃতিক পৰিচয় আন ঠাইতকৈ পৃথক গতিকে মাজুলীয়ান হিচাপে আমি এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাটো সকলোৰে কাৰণে কাম্য